আচলতে মই তেনেকে নাভাবোঁ যে এজন শিক্ষিত ব্যক্তি হ'লে তেওঁ ভাল আচাৰ ব্যৱহাৰ বা তেওঁ ভাল নীতি মানি চলে কাৰণ এজন শিক্ষিত ব্যক্তিৰ ভাল আচাৰ ব্যৱহাৰ নহ'বও পাৰে হয়তো তেওঁৰ বহুত শিক্ষা দীক্ষা থাকিব পাৰে তেওঁ সমাজত বহুত উচ্চ স্থানত থাকিব পাৰে তেওঁ বহুত ধৰণৰ শিক্ষাগত অৰ্হতা থাকিব পাৰে কিন্তু তেওঁ সমাজত তেনেকে নচলে তেনেকুৱা বহুত ধৰণৰ উদাহৰণ আছে লাগিলে সেইবোৰ চৰকাৰী কাম কাজতেই হওক বা এজন শিক্ষিত ব্যক্তিৰ ক্ষেত্ৰতেই হওক সমাজত উচ্চ স্থানত থকা ব্যক্তিয়ে এনেকুৱা কিছুমান নিম্ন ধৰণৰ কাম কৰা দেখা যায় সেইবোৰ বিভিন্ন ধৰণৰ উদাহৰণ আমি দিব পাৰোঁ যেনেকে ট্ৰেফিক ৰুলৰ ক্ষেত্ৰতেই তেওঁলোকে ট্ৰেফিক ৰুল মানি নচলে সমাজ জীৱন পৰিচালনাৰ বাবে যিখিনি নীতি নিয়ম মানি চলিব লাগে সেইখিনিও তেওঁলোকে মানি নচলে সামাজিক স্থানত তেওঁলোকৰ স্থানটো উচ্চ কিন্তু তেওঁলোক হয়তো অতি নিম্ন মানসিকতাৰো হ'ব পাৰে এনেকুৱা বহুত ধৰণৰ উদাহৰণ আমি দেখা পাওঁ হয়তো এজন একেবাৰে নপঢ়া নুশুনা ব্যক্তিয়েও বহুত জ্ঞানী হ'ব পাৰে গুণী হ'ব পাৰে তেখেতৰ শিক্ষাগত অৰ্হতা নাথাকিবও পাৰে কিন্তু তেওঁ সমাজ জীৱনত বহু সুচাৰুৰূপে চলায় সমাজৰ প্ৰতিটো কাম নিয়াৰিকে কৰে কিন্তু বহুত শিক্ষিত ব্যক্তিয়ে বহুত জনা শুনা ব্যক্তিয়ে কিন্তু তেনেকুৱা ধৰণৰ কাম কৰা দেখা নাযায় বেলেগৰ কথা আমি ক'বলে নাযাওঁৱেই অফিচ কাছাৰীতে আমি তেওঁলোকৰ আচাৰ ব্যৱহাৰ তেওঁলোকে ভাল ধৰণে মানুহ ব্যৱহাৰ নকৰে তেওঁলোকে অতি নিম্ন মানদণ্ডৰ কথা কয় যিটোৱে মানুহক ক্ষতিসাধন কৰে হয়তো তেওঁলোকক অনুকৰণ কৰিলে আমি বিপথেও পৰিচালিত হ'ব পাৰোঁ মই আচলতে তেনেকেই ভাবোঁ যে এজন শিক্ষিত ব্যক্তি হ'লেই তেওঁ আচাৰ ব্যৱহাৰ আৰু নীতি তেওঁ মানি নচলিবও পাৰে